এক লাখ বিশ হেজাৰ দুশ বিশ এক লাখ ত্রিছ হেজাৰ পাঁচশ পঞ্চাছ দুই লাখ দহ হেজাৰ ছয়শ বিশ সাত লাখ পঁচিছ হেজাৰ তিনিশ ত্ৰিছ আঠ লাখ ন হেজাৰ সাতশ পঞ্চাছ